মই এটা চানস্ক্ৰীণৰ লেকমি চানস্ক্ৰীণ লৈছিলোঁ লওঁতে পাৱাৰটো বেছি আছিল নেকি ঘঁহিলোঁ ধোৱাৰ পিছততো মোৰ মুখখন কিবা শোটোৰা শোটোৰি হ'ল দাগ পৰিল ঘঁহি পেলাই মই ভাল পোৱা নাই মই বহুত বস্তু ইউজ কৰিলোঁ ব্যৱহাৰ কৰিলোঁ আৰু কৰাৰ পিছতো মোৰ তাৰমানে কাম দিয়া নাই আজি ছয় সাতমাহ মান হ'লেই মানে গালৰ দাগ বেছি হৈ যায়েই আছে তাৰ উপৰি সেয়েই আৰু চুলিৰো তেনেকুৱা প্ৰভাৱ পৰে মুখখন চুলিৰ ফালেও যায় স্কিণটো অলপ অলপকৈ গোটেই গাটো বেয়া হৈ যায় তাৰপিছত মনো ভালো নহয় ইটো সিটো মানে সলাই আছোঁ এতিয়ালৈকে কাম দিয়া নাই তাৰপিছত আৰু ডাক্টৰক দেখুৱাই বেলেগ আনিলো মই চানস্ক্ৰীণ অনাৰ পাছত ঘঁহিছোঁ এতিয়াহে অলপ কম পাইছোঁ তাৰ মানে সেই আগৰ সেইটো মই ভালে পোৱা নাই এতিয়া সেইটোৰ কাৰণে আৰু মানে চিকিৎসাৰে এটা দৰকাৰ হৈছে আৰু মানে মোক